আ ক'ত আছ অ কি হোষ্টেলত ঠিকে ঠিকে ক'লি বাৰু শুনচোন এদিন ওলাবিচোন পাণ বজাৰত কিতাপ কিনিবলৈ যাম তাকে মোৰো কিতাপ কেইখনমান কিনিবলৈ আছে ক' অ কি তাকে তাকে পাণবজাৰ যাবলগীয়াই হৈ আছে ওলাবিচোন এদিন তই কি কিনিবিনো

এইখন কিনিবলৈ আছে আৰু অসীমত যাৰ হে হেৰাল সীমা সেইখন এখন কিনিবলৈ আছে তোৰ কৈ যা

আৰু তই হাঁহি কেলৈ আছনো ভালকৈ ক' আকৌ ভূগোল ভূগোল ৰাজনীতি আৰু অ অ আচ্ছা ঠিকে আছে তেন্তে দে ওলাবি তেন্তে এদিন যাব লাগিব ভালকৈ অ তাকে প্ৰাইজবিলাকো আজিকালি হা

আবেলিমানকৈ তাকে অ কোনখন ষ্টোৰৰ পৰা কিনিম বুলি ভাবিছ

হয়নি অ অ ভাল কথা দে

অ আচ্ছা মই জনাখনেই নেকি তই যিখনৰ কথা কৈ আছ মই মানে প্ৰকাশিকাৰ কথা কৈ আছোঁ অ প্ৰকাশিক

অ তাতে মানে তাতে লাইব্ৰেৰীৰ নিচিনা পঢ়িবও পাৰি তাৰপিছত অ আৰু ষ্টুডেণ্টচৰ কাৰণে মানে অলপ অলপ অ'ফাৰো থাকে ভালেই হয় অ অ যাব লাগিব তালৈকে অ বিশেষকৈ অ'ফাৰটোৰ কাৰণেই আৰু সেইটো কাৰণে যাব লাগিব আৰু অ আৰু তাৰ উপৰিও মানে তাতে এতিয়া আমি যদি বুকচবোৰ কিনো বুকচবোৰ কিনাৰ পাছত আমি হেৰি উভতাইয়ো দিব পাৰোঁ উভতাই মানে নহয়

অ সেই তেনেকুৱা ব্যৱস্থা এটা আছে তাকে তাকে ওলাবি এদিন দে হ'ব দে